হেল্ল' হয় অঁ কওকচোন আচ্চা

অঁ অঁ আচ্চা অঁ অঁ অঁ অঁ অঁ আচ্চা আপোনালোকে হোটেল বুক কৰিলে নেকি একো কৰা নাই আচ্চা আপোনালোকে ফাৰ্ষ্ট ডে যদি আপোনালোকে কঁহ কঁহৰা চাৰিআলিতে নামি দিয়ে তাৰ পৰা আমাৰ গাড়ী গুছি যাব আপোনালোকক পিক আপ কৰিবৰ কাৰণে তাৰ পিছৰ ৰিচৰ্টত আপুনি যদি থাকা থকা জাগাটো বিচাৰে তেনেহ'লে আপোনাৰ মান্দু আছে বৰগছ আছে আয়োৰা আছে এইকেইটা আপুনি চাই ল'ব যোনটো ভাল লাগে আমাক কৈ দিলে হ'ল আমি বুকিঙটো কৰি দিম তাৰ পৰা আপুনি এলিফেন্ট চাফাৰী নহ'লে জীপ চাফাৰী ল'ব পাৰে এলিফেন্ট চাফাৰীটো পুৱা যায় আৰু জীপ চাফাৰীটো আপোনাৰ যোনটো টাইম সুবিধা হয় সেইটো ল'ব পাৰে কিন্তু লাষ্ট যোনটো টাইমিং হয় জিপ চাফাৰীৰ সেইটো তিনিটা বজাত হয় তাৰ আগতে যদি আপুনি আপোনোলোকে লয় তেতিয়া সেইটো ল'ব পাৰে ফাৰ্ষ্ট ডে আপোনালোকে এলিফেন্ট চাফাৰী আৰু জীপ চাফাৰীটো কৰি ল'ব পাৰে ঠিক আছে সেইতো বুকিংটো আপোনালোকে আগতে কৰি ল'ব তাৰ পিছত নেক্সট ডে' আপোনালোকে তাতে কিছুমান ৰিচৰ্ট আছে বৰগছ ৱাইল্ড গ্ৰাছ তাতে আপোনালোকে লান্স কৰিব পাৰে আৰু ট্ৰেকিঙতো যাব পাৰে আৰু এটা এথেনিক ভিলেজ আছে অলপমান আগত গৈ পাণবাৰীত আজন অ'কোম বুলি তাতেও আপোনালোকে আপোনালোকৰ ডিনাৰটো কৰি ল'ব পাৰে আৰু তাতে গোটেই মানে আপোনালোকৰ মিচিং গাঁৱৰ নিচিনা এমবিয়েন্সটো কৰা হৈছে আৰু কিবা কিবি একটিভিটিছ থাকে যোনবোৰ আপোনালোকে চাব পাৰে এনজয় কৰিব পাৰে আৰু নেক্সট ডে' আপোনালোকে যদি বিচাৰে আহিব ৰিটাৰ্ণ বেক যদি বিচাৰে তেতিয়া বোকাখাতৰ পৰা এভেলেব'ল বাছ আছে আৰু আপোনাৰ গাড়ীও আছে তাৰ পৰা আপোনালোকে আহি যাব পাৰে